অ কওক

ওঠৰ হাজাৰ তাৰপৰা ওপৰলৈ আছেগৈ আৰু আছে ওঠৰ হেজাৰ আছে বাইছ হেজাৰ পঁচিছ হেজাৰ ত্ৰিছ হেজাৰ তেনেকৈ তেনেকৈ আছে আৰু আপোনাক এতিয়া কেনেকুৱাটো লাগিছিলে

অ এই কে কেচকে ল'ম বুলি আহিছিলেনে এনে হেৰি ইনষ্টলমেণ্টত অ অ হেৰি কেতিয়ালৈ লাগিছিলে আপোনাক আপোনাৰ যদি এতিয়া বাইছ হেজাৰ টকীয়াটো লয় তেতিয়া আপুনি চাৰে চাৰিৰ পৰা পাঁচ হাজাৰৰ ভিতৰত দিব লাগিব নহয় নহয় আপুনি যদি প্ৰথম লয় পাঁচ হাজাৰ টকা এটা দিব লাগিব তাৰপিছত মাহে আপোনাৰ বাৰশ বা তেৰশ টকা আহিব

এবছৰীয়া নমাহ দহ মাহ তেনেকৈ আছে এই আপুনি কেতিয়ালৈ ল'ম বুলি আহিছিলে

অ অ অ আপোনাৰ অ আপোনাৰ যেনেকৈ সুবিধা হয় ল'লে হ'ল আৰু অ অ ঠিক আছে তেতিয়া আপুনি আহিব অ অ অ